এডুকেশ্বনটো ডেভেলপ কৰিবৰ কাৰণে বহুতো পলিচীচ লোৱা আছে গভৰ্ণমেণ্টৰ পৰাও আমাৰ বহুতো পলিচী লৈছে ষ্টুডেণ্টৰ কাৰণেও লৈছে আৰু কেনেকুৱা ইনফাচট্ৰাকচাৰবোৰ থাকিলে আমাৰ এডুকেশ্বনত হেল্প হয় বা স্কুলিঙত হেল্প হয় সেইবোৰৰ কাৰণেও গভৰ্ণমেণ্টে বহুতখিনি চাইছে আৰু আমাৰ বহুত সুবিধাও হৈছে